হেল্ল' তেজপুৰ ট্ৰেন্সপ'ৰ্ট এজেন্সী হয়নে মই আপোনালোকৰ এখন অট' বুক কৰিছিলোঁ আৰু অট'খন আজি পাওঁতেহি খুউব পলম হ'ল আৰু যাৰবাবে মোৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ল আৰু মই সঠিক সময়ত মোৰ কামবিলাক কমি কৰিব নোৱাৰিলোঁ আৰু মোৰ সময়বিলাক অমিল হৈ গ'ল আৰু গতিকে পিছৰবাৰলৈ যাতে আপোনালোকে ইয়াৰ প্ৰতি সাৱধান হয় আৰু আপোনালোকৰ অট'খন সঠিক সময়ত নোপোৱাহিৰ বাবে মই মোৰ বাছ এৰিবলগা হ'ল আৰু যাৰবাবে মই মোৰ আজি ডিব্ৰুগড় যাবলগীয়া আছিল আৰু তাৰ বাবে মোৰ বহুতখিনি অসুবিধা সন্মুখীন হ'লো এটা দিন গোটা দিন মোৰ নষ্ট হৈ গ'ল আৰু মোৰ বয় বস্তুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু মোৰ ওচৰত সামগ্ৰীও আছিলে গতিকে সেই সামগ্ৰীসমূহ কঢ়িয়াওতে মোৰ কষ্ট হৈছিল বহুত আৰু গতিকে পিছলেও যাতে আপোনালোকে এইটোৰ ওপৰত সাৱধান সাৱধান থাকে আৰু মই যি যিহেতু অনলাইনত পেমেন্ট কৰিছিলোঁ গতিকে মোৰ টকাকেইটা যেন পুনৰ ঘূৰাই দিয়ে আৰু সোনকালে টকাকেইটা ঘূৰাই দিলে মোৰ ভাল হয় গতিকে আৰু এইটো কাৰণে আমাৰ জনসাধাৰণৰ কাৰণে এনেকুৱা ধৰণৰ কাৰ্যই বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু সময়ৰ কাম সময়ত নহ'লে আমাৰ বহুতো অসুবিধা হয় গতিকে আপোনালোকে যদি এই চাৰ্ভিচবিলাক ভাল কৰক আৰু তেতিয়াহে আমাৰ বহুতো সুবিধা হয় আৰু যদি চাৰ্ভিচ দিব নোৱাৰে তেন্তে আমাক ভাড়া পৰিশোধ কৰক আৰু ভাড়া উভোতাই দিয়ক যিখিনি টকা লৈছিলে